হেল্ল' অঁ ৰীতামণি মেদী বাইদউ হয়নে অঁ মই গুৱাহাটীৰপৰা আহিছিলোঁ আকৌ নামফাকে গাঁৱলৈ যাম বুলি ভাবিছিলোঁ কোনফালে যাব লাগিব বাৰু

অঁ অঁ অঁ হয় হয় গাঁওখন চাবলৈ আহিছিলোঁ আকৌ তাকে মই বোলো ৰাস্তাটো দেখা নাই কোন অঁ অঁ অঁ অঁ অঁ হয় নেকি তাকে আকৌ শুনি কিনে মানে চাবলৈ মন গ'ল তাকে আহিছিলোঁ ৰাস্তাটোতো শুধি যাওঁচোন বোলো তাকে অঁ অঁ হয় নেকি অঁ অঁ তাকে অঁ অঁ অঁ অঁ অঁ অঁ অঁ মই তাকে আনৰ মুখত শুনিছোঁ মানে এনেই যাম যাম কৰি বহুত দিনৰপৰা ভাবি আছো মানে যোৱা হোৱা নাই আকৌ তাকে বোলো এতিয়া সময় মিলাই কিনে বোলো যাই গৈ আহোঁচোন বুলি কিনে সেনেকৈ ভাবি কিনে বোলো তাকে ফোনটো লগাইছোঁ কোনফালেনো যায়নো তাকে ৰাস্তাটো সুধোচোন বোলো তাকে বুলি সুধোঁ বুলি ফোন মাৰিলোঁ আকৌ অঁ হয় হয় গুৱাহাটীৰপৰা আহিছোঁ আকৌ অঁ ভালেই এতিয়া আপোনাৰ অঁ অঁ এনেকৈ গৈ আহোঁগে বোলো চাই আহোঁগৈ সেনেকৈ বুলিয়েই ভাবিছিলোঁ আৰু গৈ চাই আহোঁ এতিয়া বোলো

অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাকে আকৌ হেৰি আহিছোঁ চাই যাওঁ বুলি কিনে তাকে এতিয়া অঁ অঁ গুৱাহাটীৰপৰা আহিছোঁ আকৌ হেৰি অঁ

অঁ ঠিক আছে বাইদউ ধন্যবাদ দিয়া